মোৰ প্ৰিয় খাদ্য হৈছে ফল মূল বগৰীৰ দিনত বগৰী খাওঁ আমাৰ নদীৰ পাৰত বগৰীৰে ভৰি আছে আৰু সমনীয়াৰ লগত গছৰ তলত বহি নিমখ জলকীয়া ধনীয়া দি বগৰী খোৱাৰ আমেজেই বেলেগ সেইদৰে খৰালিৰ দিনত ৰবাব টেঙাৰ জুতি পথাৰত দাৱনিৰ সৈতে মিলি জলকীয়া দি ৰবাব টেঙা খোৱাৰ আমেজেই বেলেগ এতিয়াৰ বাৰিষাৰ দিনত কঁঠাল আম এইবোৰ খাওঁ নদীৰ পাৰত কঁ কঁঠাল আৰু আমেৰে ভৰি আছে ওচৰৰে মাহী পেহী সকলো লগ খাই আমি আম খাওঁ ফল মূল সমূহ আচলতে অকলে খাই ভাল নালাগে সমনীয়াৰ লগত বহি বিভিন্ন কথাৰ জুতি লৈ ফল মূল সমূহ খাই ভাল লাগে আৰু অকলে খালে এইবোৰৰ সোৱাদ বেছিকৈ অনুভৱ কৰা নহয় যেতিয়া বন্ধু বান্ধৱৰ লগত বিভিন্ন ধৰণৰ ৰসাল কথা উলিয়াই আমি ফলমূল সমূহ খাওঁ তাৰ দুগুণ সোৱাদ পাওঁ